মোৰ শিশুটোক যেতিয়া নামভৰ্তি কৰিছিলোঁ সেই সময়ত যিহেতু তাক লগত থাকিবলে তাৰ কোনো মানুহ নাছিলে গতিকে তাক কি কৰা হৈছিলে ডে' কেয়াৰ চেণ্টাৰত আমি দিছিলোঁ ডে' কেয়াৰ চেণ্টাৰত দিয়াৰ লগে লগে মাচুলৰ পৰিমাণটো যথেষ্ট পৰিমাণৰ আছিলে যিহেতু মাচুলৰ পৰিমাণটো বেছি আছিল সেইকাৰণে আমি কি কৰিছিলোঁ অফলাইনৰ জৰিয়তে এখন ফৰ্ম ফিলাপ তেওঁলোকে কৰিবলৈ দিয়ে ফৰ্মখন ফিলাপ কৰাৰ পাছত আমি দুটা কিস্তিত তাক মাচুলৰ যিটো পৰিমাণ সেই পৰিমাণটো পৰিশোধ কৰিছিলোঁ সেইটো যিহেতু বছৰটোৰ কাৰণে লোৱা হৈছিলে বছৰটোৰ কাৰণে লোৱা হোৱাৰ বাবে মাহে মাহেও এটা মাচুল দিব লগা হৈছিল সেইটোক মানে মহিলী মাচুল বুলি কোৱা হয় তাৰ কাৰণে তেওঁলোকে এখন ফৰ্ম দিয়ে আমি ফৰ্মখন ফিলাপ কৰি দিয়াৰ পিছত মাচুলটো দি দিয়াৰ পিছত তেওঁলোকে তাৰ অন্তত এটা ৰিচিপ্ট দিয়ে সেই ৰিচিপ্টটো আমি লৈ পিনে মাচুলটো পৰিশোধ কৰোঁ বৰ্তমান তাৰ ডে' কেয়াৰ চেণ্টাৰত তাক মাহিলী মাচুল দিয়া হৈ আছে সি এতিয়া ডে' কেয়াৰ চেণ্টাৰতে যিহেতু আছে